আজিকালি মানুহে বহুত বেছি ব্যৱহাৰ কৰা এপবোৰ হৈছে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব আৰু বহুতখিনিয়ে আছে ইনষ্টাগ্ৰাম মানে চাই চাই আমাৰ বেছিকৈ সময়বোৰ নষ্ট হোৱা যেন ফীল হয়